হয় সমাজে নৃত্যক অভিৰুচি হিচাপে আগবঢ়াই নিব বিচৰা মহিলাসকলক সমৰ্থন নকৰে যিহেতু তেনে মহিলাসকলক অতি লঘু বা নৃত্যক সমাজে এক অপ সংস্কৃতি বা বেয়া নি হিচাপে গণ্য কৰে আমাৰ সমাজত এনেকেও প্ৰচলিত আছে যিসকলে নৃত্য কৰি ফুৰে তেওঁলোক অলপ চৰিত্ৰৰ ফালৰ পৰা কিছু বিকৃতি থকা বুলি কোৱা হয় সেয়েহে তেওঁলোকক সমৰ্থন নকৰে আৰু মহিলা নীতি নৃত্যশিল্পীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান বহুত আছে যেতিয়া তেওঁলোকে নৃত্য কৰিবলৈ যায় তেতিয়া কেতিয়াবা কিছুমান মানুহৰ পৰা তিৰস্কাৰ অ অথবা কোনো পুৰুষৰ কামনাৰ বলি হ'বলগীয়াও হয়